হেল্ল' শইকীয়া ষ্ট'ৰত লাগিছেনে বাৰু কলটো হয় কালি মই আপোনালোকৰ দোকানৰ পৰা এটা প্ৰডাক্ট লৈছিলো নিভিয়া মইছৰাইজাৰ এটা লৈছিলো যোনটো নাইট ক্ৰীমও আছিলে আপোনালোকে কি নিজৰ দোকানত এক্সপায়াৰ্ড হোৱা বস্তুবোৰে থৈ দিয়ে নেকি আৰু গ্ৰাহকক সেইবোৰে বিকি আছে আপোনালোকে নহয় নহয় মোৰ কথাটোৰ চিধা চিধি উত্তৰ দিয়ক আপোনালোকে কালি যেতিয়া মই ক্ৰীমটো আনিলো আনি যেতিয়া মই ৰাতি লগাই শুলো আৰু দে ৰাতিপুৱা দেখিছো মোৰ মুখত পিম্পলে পিম্পল আপোনালোকে অকণমাণ ৰেস্প'নছিবল হ'ব লাগে নিজৰ কামৰ প্ৰতি যে এক্সপায়াৰ্ড হোৱা বস্তু এটা অপোনালোকে নিজৰ দোকানত থৈছে আৰু তাৰপা গ্ৰাহককো বিকিছে এনেকুৱা হ'লে নহ'ব দেই মোক হয় ৰিফাণ্ড লাগিব নহ'লে আপোনালোকে কিবা এটাতো কৰক ক'ৰ পৰা নাজানো মুঠতে ৰিফাণ্ড কৰক নহ'লে মোক মই তেতিয়াহে মোক স্কিনৰ ডাক্তৰক ডাৰ্মাট'লজিষ্টৰ ওচৰত যাব পাৰিম তেতিয়াহে মই আৰু যদি আপোনালোকে একো একশ্যন নলয় তেতিয়াহ'লে মই কমপ্লে'ন কৰিবলৈ ৰেডি আছো মানে আপোনালোকে যিমান যি হয় অলপ সোনকালে কৰক কামবোৰ বুজি পাইছেনে মই কি কৈছো আপোনাৰ আপোনাৰ জেৰাও হ'ব পাৰে আপুনি এক্সপায়াৰ্ড বস্তু এটা গ্ৰাহকক বিকিছে